অঁ

অঁ মই একচুৱেলি এইবাৰ হাই ছেকেণ্ড মেট্ৰিকৰ পাছ কৰি হাই ছেকেণ্ডেৰীত এডমিশ্যন ল'ব বিচাৰিছিলোঁ এতিয়া মানে মই কোনটো বিভাগত ল'বলৈ আমাৰ চৰাইদেউ ডিষ্ট্ৰিকত কেনেকুৱা মানে কলেজবিলাকৰ বিষয়ে অলপ জানিবলৈ ফোন কৰিছিলোঁ অঁ অঁ এইবাৰ মেট্ৰিক পাছ কৰিছোঁ মই চাইেঞ্চতে ল'ম বুলি ভাবিছোঁ

তাৰ মানে পাৰ্চেণ্টেজ মোৰ ভালে চেভেণ্টি এতিয়া মানে কথা অঁ নহয় মানে মোৰ ঘৰৰপৰা ধৰক যাতায়তৰ সুবিধাটো বা টিচাৰ কেনেকুৱা এই কথাখিনি মানে অকণমান আগতীয়াকৈ জানিব পাৰিলে সুবিধা হয় এতিয়া প্ৰাইভেট কলেজ হ'লেও আপত্তি নাই বাৰু যে অকল গভমেণ্টৰে কলেজ লাগিব তেনেকুৱা নহয় মানে টিচাৰবিলাক ফেকালিটিবিলাক তাত কেনেকুৱা সেইটো জানিবৰ কাৰণে ফোন কৰিছোঁ